আমাৰ ধেমাজি জিলাখনত বিভিন্ন ধৰণৰ ক্ৰীড়া খেল সমাৰোহ অনুষ্ঠিত কৰা হয় আমাৰ ওচৰে গাঁও গৰৈমাৰী খেৰখনত ফুটবল প্ৰতিযোগিতা প্ৰত্য়েক বছৰে অনুষ্ঠিত কৰা হয় লগতে ওচৰৰ বৰদলনি বৰদলনি হাই ছেকেণ্ডেৰী ফিলটো প্ৰত্য়েক বছৰে যুৱ সং ছাত্ৰ সন্থাৰ ফালৰ পৰা এখনি আকৰ্ষণীয় ফুটবল মেট্চ্ছ অনুষ্ঠিত কৰা হয় সেই খেলখন প্ৰতিবছৰে আমা বৰদলনিত খেলোৱা হয় আমাৰ গা গাঁৱতো প্ৰত্য়েক দিনাখনি লগৰখি সমনীয়াৰ লগত ফুটবল কেতিয়াবা ক্ৰিকেট ভলীবল খেলা হয় লগতে পুৰস্কাৰমূলক খেলো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আমাৰ ধেমাজি জিলাৰ বেছিভাগ আমি ক্ৰিকেটেই খেলোঁ যাতে ক্ৰিকেট খেলিও এটা মনোৰঞ্জন লাগে ফুটবলো খেলা হয় ফুটবলৰ ফুটবলো অনুষ্ঠিত কৰা হয় তাতে ফুটবলসমূহ আমি ভালকৈ খেলিব পাৰোঁ তাৰ বাবে আমাৰ ওচৰৰে নৌৱাচনত আমি দেওবাৰ দিনটোত প্ৰায় আমি ক্ৰিকেট খেলোঁগৈ প্ৰতিযোগিতামূলক ক্ৰিকেটেই খেলোঁ আৰু ফুটবল গাঁৱৰ আমি বুঢ়া দেহা সকলোৱে মিলি আমি বহাগ বিহু মাঘৰ মাঘৰ বিহু এক জানুৱাৰী সকলোতে আমি বুঢ়া ডেকা মেট্চ্ছ খেলোঁ আমাৰ ওচৰৰ পানীতোলা গাঁওখনত প্ৰায়ে আমাৰ ফুটবল খেল

ওচৰৰ গাঁৱৰ কেঁচুখনাত আমি ফুটবল খেলিব যাওঁ তাত সকলোৱে মিলি আৰু ফুটবল খেলি মনোৰঞ্জনে লাগে বহুতো ফুটবল আমাৰ গাঁৱৰ ডেকা বুঢ়া সকলোৱে সেই তাত ফুটবল খেলা হয়